গৌৰৱান্বিত সাফল্য বুলি ক'লে মই এটাই কথা মনলৈ আহে যিহেতুকে আমি গাঁৱৰ এটা গাঁৱৰ পৰিৱেশত ডাঙৰ হোৱা ল'ৰা এতিয়া আমি গাঁৱত বহুত কিবা কিবি বস্তু আমি নাজানো তেতিয়া মই এই ওচৰত এখন সংগীত স্কুল আছিলে মই বহুত বয়স হোৱাত আচলতে সংগীত সংগীতৰ প্ৰতি এটা আকৰ্ষিত হৈছিলোঁ সংগীতত মই নাম ভৰ্তি কৰিলোঁ শাস্ত্ৰীয় সংগীত অলপ পইচা পাতিৰ অভাৱ অভাৱৰ হেতুকে মই সম্পূৰ্ণ কষ্ট কৰিব নোৱাৰিলোঁ নোৱাৰিলেও মানে সংগীত কি বস্তু সেইটোৰ ওপৰত মই যেতিয়া অলপ অভিজ্ঞতা আহিলে সেইটো এটা মোৰ খুব মনত ভাল লাগিলে আৰু তেতিয়া মই গাঁৱত এই বিষয়ে লাহে লাহে এই আমাৰ মানুহবিলাকৰ যেতিয়া আমাৰ নামঘৰত অনুষ্ঠান হয় তেতিয়া এই বিষয়ে মই কেতিয়াবা কেতিয়াবা মানুহখিনিক কওঁ যে আমি এই এটা সংগীতৰ সৃষ্টি কৰিব লাগে গাপ গান গোৱা হওক নাটক কৰা হওক কিবা কিবি এনেকুৱাৰ বিষয়ে আমি কেতিয়াবা এই বিষয়ে অকণমান এই কথাখিনি মই অৱগত কৰোঁ তাৰে দুই এজন নজনা ব্যক্তিয়ে এইটোৰ অলপ বিৰোধিতা কৰে কৰিলেও কথাটো আৰু মই বিশেষ খং নকৰি এই কথাখিনিত মই অকণমান লাহে লাহে কথাখিনি আৰম্ভ কৰিবলৈ চেষ্টা কৰিলোঁ সংগীতৰ বিষয়ে তাৰ পিছত অনুষ্ঠান আমাৰ প্ৰত্যেক বছৰে নামঘৰত হয় যেতিয়া নামঘৰত হয় আমি প্ৰথম অনুষ্ঠান মানে সাধাৰণ মানে এনেকুৱা আৰু আমাৰ হ'ল' প্ৰ'গ্ৰেম বুলি কয় এই তাবলা আৰু হাৰমনিয়াম এখন এনেদৰে আমি প্ৰথম প্ৰথম গাৱঁত সাংস্কৃতিক অনুষ্ঠানটো আমি আৰম্ভ কৰিম আৰম্ভ কৰাত এটা ভাল পৰিৱেশৰ সৃষ্টি হ'ল ল'ৰা ছোৱালী সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকে তাত যেতিয়া মঞ্চত উঠি গীত মাত পৰিৱেশন কৰিলে তেতিয়া তেওঁলোকৰ মনত খুব আনন্দ তাৰে পিছত এতিয়া লাহে লাহে যেতিয়া আমাৰ প্ৰত্যেক বছৰে অনুষ্ঠান হয় সেই অনুষ্ঠানত লাহে লাহে লাহে লাহে অনুষ্ঠানটো আমাৰ ডাঙৰ হ'বলৈ আৰম্ভ কৰিলে ডাঙৰ হ'বলৈ আৰম্ভ হৈ যেতিয়া আমাৰ এই আমাৰ বিষ্ণুসভা বুলি কয় এই অনুষ্ঠানটোত আমি তাৰে পিছত দেখিলো যে আমাৰ নাটকৰ এটা ভাল এটা পৰিৱেশ আহিলে নাটক কৰাৰ এটা পৰিৱেশ লা লাহে লাহে ল'ৰা ছোৱালীবিলাক নাটকৰ প্ৰতি আকৰ্ষিত হ'ল নাটক কৰে গীত মাত অনুষ্ঠান কৰে তিনিদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে এই অনুষ্ঠানটো কৰে অনুষ্ঠানটো কৰি নাটকো হয় এনেকুৱাকৈ আহি আহি আমাৰ সেই বিষ্ণুসভাৰ অনুষ্ঠানটিৰ ৰূপালী জয়ন্তী লৈকে আহি পালে যেতিয়া ৰূপালী জয়ন্তী হ'ল তাতে আমাৰ গাঁৱৰ মানুহে এখন তেতিয়া সুন্দৰ নাটক এখন কৰাৰ কাৰণে আলোচনা কৰিলে আৰু সেই নাটকখনৰ নাম আছিলে জুই আৰু সেই বিষ্ণুসভাৰ এই সাংস্কৃতিক বিভাগৰ দায়িত্ব মোক এই অধমক দিছিলে আৰু তেতিয়া সেই নাটকখন আমি খুব কষ্ট স্বীকাৰ কৰি চাৰিমাহ মানেদি আমি সেই নাটকখনৰ এটা ৰিহাৰ্চেল দিলোঁ ৰিহাৰ্চেল দিয়াৰ পিছত যেতিয়া আমাৰ অনুষ্ঠানতো আহি পালে আহি আমি সেই নাটকখন আমি তাত পৰিৱেশ পৰিৱেশন কৰিলোঁ ইমান ধুনীয়া হ'ল ইমান মানে সাফল্যমণ্ডিত হৈছে নাটকখন ইমান ভাল লগা হৈছে বহুত মানুহে এই নাটকখন দেখি আমাক মানে বহুত অনুপ্ৰাণিত কৰিছে মানে তেতিয়া সেই বস্তুটো মোৰ বিৰাট মনত ভাল লাগে তেওঁলোকে এনেকুৱা কৈছে আমি ভ্ৰাম্যমাণ থিয়েটাৰ দেখা দেখা যেন পাইছোঁ চব ভ্ৰাম্যমাণত যেনেকুৱা পৰিৱেশ আছিলে ঠিক তদ্ৰূপ আমি গোটেইখিনি বস্তু তাত আমি মানে সন্নিবিষ্ট কৰিছোঁ মিউজিকৰ পৰা লাইটৰ পৰা মঞ্চ আমাৰ খুব সুন্দৰ এটা ডাঙৰ মঞ্চ আছে গতিকে এই গোটেই বস্তুখিনি সৃষ্টি কৰি ইমান ধুনীয়া পৰিৱেশ আমি কৰিলোঁ আমাৰ ৰাইজে মানে তাত যিবিলাক দৰ্শক আছিলে তেওঁলোকে কৈছে যে আমি এখন ভ্ৰাম্যমাণ থিয়েটাৰ দেখিলোঁ এনেকুৱা লাগিছে আৰু সেই কথাখিনিয়ে মোক ইমান এটা মনত আনন্দ দিয়ে যে এইটো এটা মোৰ যিটো এটা মনৰ হেঁপাহ আছিলে সৰুৰ পৰা সংগীত আৰম্ভ কৰি সেই আৰম্ভ কৰি যিটো এটা লাহে লাহে লাহে লাহে এই বস্তুটো গাঁৱত এই পৰিৱেশটো মেলি দিয়াৰ পিছত যেতিয়া এখন সেই ৰূপালী জয়ন্তীৰ যিটো মোক দায়িত্ব দিলে আৰু সেই দায়িত্ব পাই যিখন মই নাটকৰ লগৰ ল'ৰা ছোৱালীখিনিৰ লগত এই নাটকখন কৰিলোঁ যিটো তেওঁলোকে আমাক ভাল হোৱা বুলি এটা স্বীকৃতি দিছে ভাল হোৱা বুলি চবে যেতিয়া কৈছে সেইটোৱে মোৰ এটা জীৱনত আটাইতকৈ গৌৰৱান্বিত সাফল্য হোৱা বুলি মই নিজকে ভাবোঁ